ফটোগ্রাফি বুলি ক'বলৈ এইটো খুউব ৰিচেন্ট এটা হবি ষ্টাৰ্ট হৈছে যিহেতু মানে আজিকালি ক'ব গ'লে ছচিয়েল মিডিয়াত চবে এটা ফটগ্ৰাফাৰ হৈ আছে তেনেকুৱা ফটগ্ৰাফাৰ ক'ব গ'লে ময়ো অলপ চলপ ইমান টেকনিকেলটিত বাৰু নাজানোঁ ইমান আইডিয়াও নাই বাত মই ম'ষ্টলি ক'ব গ'লে নেছাৰৰ ফটো তোলো বা ধৰক চিটিত য'ত মানে চিটি কিছুমান ভাল ল'কেচনছবোৰ থাকে ভাল এটা চিনেৰি দেখা পাওঁ তাতে মই ফ'টছবোৰ তোলো সেইবোৰে মোৰ ফট'গ্ৰাফিৰ যিখিনি হেৰি হয় তাৰেপৰা আকৌ ইনষ্টাগ্ৰাম হওক বা ফোনৰ পৰা হওক যিমান ফিল্টাৰ পাৰো সিমান এড কৰোঁ আৰু ক'ব গ'লে মানে গোটেই ফ'টো মই নিজৰ মোবাইলৰ পৰা লওঁ এতিয়ালৈকে মই কেমেৰা লোৱা নাই ইচ্ছা এটা আছে ফিউছাৰত গৈ কেমেৰা এটা ল'ম বুলি আৰু এতিয়ালৈতো মানে মোবাইলৰ পৰাই কাম চলি আছে আৰু শিকি আছোঁ বহুত কিবা কিবি শিকিছোঁ ইউটিউবৰ পৰা আৰু বহুত কিবা কিবি শিকিব আছে দিনে দিনে গৈ আছোঁ সময় যিহেতু এতিয়া মই বেছি এটা পোৱা নাই হাতত হ'লেও যেতিয়া মানে পাৰো সময় উলিয়াও আৰু ক'ৰবাত ফুৰিব চুৰিব গ'লে ধুনীয়া জেগাত তেন্তে মই ফ'টোজবোৰ তোলো আৰু তেনেকৈ ছচিয়েল মিডিয়াত তেনেকৈ আপল'ড কৰোঁ এতিয়ালৈকে খুব এটা ভাল কামতো বাৰু তেনেকৈ কৰিব পৰা নাই বাত যিখিনি কৰিছোঁ নিজৰ কাৰণে এইখিনিয়ে যথেষ্ট বৰ্তমান আৰু চেষ্টা থাকিব যে আৰু ভালহে কৰোঁ যাতে ফিউচাৰত